বিশেষকৈ আমি যি অঞ্চলত বাস কৰোঁ সেই অঞ্চলটো গ্ৰাম্য প্ৰধান অঞ্চল আৰু অসম বিশেষকৈ গাঁৱৰ কাৰণে বিখ্যাত গ্ৰাম্য প্ৰধান অঞ্চলৰ কাৰণ বিখ্যাত যিসমূহ পৰ্যটক অসমত পৰ্যটনৰ অ পৰ্যটনৰ উদ্দেশ্যে তেওঁলোক আহে সেই পৰ্যটক সকলক গাৱঁৰ প্ৰতি আকৰ্ষিত কৰি তেওঁলোকক গাঁৱৰ কলা সংস্কৃতি জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ে তেওঁলোকক উপল অ তেওঁলোকক উপলব্ধি কৰোৱাই তেওঁলোকক জ্ঞাত কৰোৱাই আৰু গাঁৱৰ যি নিভাঁজ প্ৰতিচ্ছবি সেই নিভাঁজ প্ৰতিচ্ছবিৰ ফালে তেওঁলোকক আকৰ্ষিত কৰি তেওঁলোকক সুৰক্ষিতভাৱে আতিথ্য প্ৰদান কৰি তেওঁলোকক মনোৰঞ্জন প্ৰদান কৰিলে তেওঁলোকে নি যথেষ্ট উপকৃত হয় লগতে এই সমগ্ৰ প্ৰক্ৰিয়াটোত এজন পৰ্যটকে যিহেতু তেওঁ সুৰক্ষিত অনুভৱ কৰিব লাগিব আৰু লগতে তেখেতে এজন পৰ্যটকে এটা অঞ্চললৈ আহি এটা সুন্দৰ পৰিৱেশ পাব লাগিব স্বচ্ছতা উপলব্ধি হ'ব লাগিব সেইবাবে এই সমস্ত প্ৰক্ৰিয়াটো দলীয়ভাৱে কৰিলে যথেষ্ট উপকৃত হয় আৰু দলীয়ভাৱে কৰাৰ কাৰণে আৰু এটা ইয়াত সুবিধা মাজতে সোমাই পৰে যেনে ধৰক এই অঞ্চলটোৰ বিভিন্ন নিবনুৱাসকল সংস্থাপিত হ'ব হ'ব পৰাকৈ এটা অৰ্থনৈতিক বাট প্ৰশস্ত হৈ পৰে